ঐ আমি যে সপ্তাহান্তত গোৱা যোৱা কথা আছিলে সেইদিনাখন বিমান আছে নে নাই আৰু পইচাবোৰ কিমান তই সেইটো চাই কিনে মোক জনাবিচোন